আপোনালোকৰ পৰা যিটো অৰ্ডাৰ লৈছিলোঁ কালি সেই অৰ্ডাৰটো মানে অৰ্ডাৰটো আছিলে এইটো ভেজ ৰ'ল আছিলে ইয়াতে মানে গোন্ধাইছে তো ইয়াৰে মানে কিবা ৰিটাৰ্ণ পলিচিৰ বিষয়ে মই জানিব বিচাৰিছোঁ আৰু কিবা অৰ্ডাৰটো ৰিটাৰ্ণ দিব পাৰিম নেকি মানে বা মোৰ মানে পইচাটো ৰিফাণ্ড হ'ব নেকি এনেকুৱা কিবা আছে নেকি